ছয় দুই দুহেজাৰ বাইছ দহ চাৰি দুহেজাৰ তেইছ তেইছ তিনি দুহেজাৰ বিশ ঊনৈছ সাত দুহেজাৰ একৈছ তিনি তিনি দুহেজাৰ বাইছ